হেল্ল' অ কোনে ক'লে অ ভাড়া দিওঁ গাড়ী কি গাড়ী লাগে অ কেতিয়ালৈকে লাগিব অ ক'লৈ যাবনো অ দীপৰ বিল ক'ৰপৰা যাব মৰিগাঁৱৰ পৰা অ মৰিগাঁও কোন ঠাই অ মিকিৰগাঁৱৰ পৰা যাব মিকিৰগাঁৱৰ পৰা যাব ন' কিমান কেই তাৰিখে যাব বুলি ক'লে

অ অ হ'ব কেই তাৰিখ পৰিব ইংৰাজী আঠাইছ তাৰিখ পৰে ন' অ ভাড়াটো আজিকালি তেলৰ দামটো বহুত বাঢ়িলতো দীপৰ বিল ন' দীপৰ বিল এতিয়াতো অ গোটেই দিনটোৱে যায়গৈতো তিনি হাজাৰ টকা এটা দি দিব আপুনি অ

অ অ অ অ হ'ব পাৰে এই আমাৰ বহুত হেৰি আছেতো চিনাকী এইবিলাক অ নাম্বাৰটো ঠিকে আছে বাৰু অ মৰিগাঁও মিকিৰগাঁও মিকিৰগাঁৱৰ পৰা যাব ন' অ মানে অ বাৰু আমাৰ ওচৰতে আৰু

বাৰু হ'ব দিয়ক আৰু কিবা এটা আৰু এটা ধৰি দিব আৰু মান টকা

ওম ওম ঠিক আছে বাৰু